আমাৰ গাঁৱত মুকলিত মল ত্যাগ কৰাতো আজি কিছু বছৰৰ পৰা কিছু হ্ৰাস হৈছে কিন্তু তথাপিতো চলি আছে সম্পূৰ্ণ মানে বন্ধ হোৱা নাই মুকলিত মল ত্যাগ কৰাতো এতিয়াও কিছু পৰিমাণে চলি আছে কাৰণ অসুবিধাও নাই প্ৰত্যেকৰ ঘৰত হয়তো অনাময় ব্যৱস্থাতো হৈ উঠা নাই সেইকাৰণে মুকলিত মল ত্যাগ কৰা ব্যৱস্থাটো হৈ আছে আৰু এইটোৰ পৰাতো বহুত অসুবিধা হয় সমাজৰ বহুত অসুবিধা হয় পৰিৱেশ বেয়া হয় মানে বীজাণুৰ বাঢ়ে এইবিলাক অসুবিধা আছে মুকলিত মলত্যাগ কৰাৰ ফলত বিভিন্ন অসুবিধা হ'ব পাৰিপাৰ্শ্বিক বেয়া হ'ব পৰিৱেশ বেয়া হ'ব দুষিত হ'ব গতিকে তাৰপৰা বিভিন্ন বেমাৰৰ বীজাণু বীজাণু বিয়পি পৰিব গতিকে মুকলিত মলত্যাগ কৰাৰ পৰা আমাৰ সমাজৰ বহোতো ক্ষতি হ'ব পাৰে আৰু এইটো এটা মুকলিত মলত্যাগ কৰাটো এটা সামাজিক ব্যাধি বুলিয়ে ক'ব পাৰি গতিকে এইটো বন্ধ হ'লে খুব ভাল হয় তেতিয়া বেমাৰ আজাৰটো বহুত পৰিমাণে কমি যাব গতিকে মুকলিত মলত্যাগ কৰা ব্যৱস্থাটো আমি বন্ধ কৰিব লাগে সকলোৱে কিন্তু আমাৰ এই গাঁৱত মুকলিত মলত্যাগ কৰাটো সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই কাৰণ অসুবিধা আছে বহুতৰো হয়তো মানে অনাময় শৌচাগাৰৰ ব্যৱস্থাটো নাই যাৰ ফলত নেকি মুকলিত মলত্যাগটো আমাৰ এই অঞ্চলত কিছু পৰিমাণে চলি আছে মুকলিত মলত্যাগ কৰাটো বন্ধ কৰিব লাগিলে সমাজৰ মানুহবিলাকো সচেতন হ'ব লাগিব আৰু সজাগ হ'ব লাগিব এইটো কাৰণত যে আমাৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে বিভিন্ন বীজাণু বিয়পি অসুখ বিসুখ হ'ব পাৰে সেই বিষয়ত মানুহ সজাগ হ'ব লাগিব আৰু তাৰ লগে লগে তাৰ ব্যৱস্থাটো হ'ব লাগিব উপযুক্ত ব্যৱস্থা মুকলিত মলত্যাগ নকৰাৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থাটো চৰকাৰেও হয়তো ল'ব লাগিব আৰু আমি মানুহবিলাকেও নিজেও চেষ্টা কৰিব লাগিব গতিকে এনেধৰণে যদি আমি এই মুকলিত মলত্যাগ কৰা ব্যৱস্থাটো বন্ধ কৰিব পাৰোঁ তেতিয়া আমাৰ নিশ্চিতভাৱে সকলোৰে সুবিধা হ'ব লগতে সমাজৰো সমাজৰো উন্নতি হ'ব সমাজত প্ৰভাৱ পৰিব এইটোৰ গতিকে মোৰ ফালৰ পৰা মই ক'ম মুকলিত মলত্যাগ কৰা ব্যৱস্থাটো কেতিয়াও হ'ব নালাগে এইটো সকলোৱে আমি মিলি জুলি ৰাইজক সজাগ কৰি মানুহৰ মাজত প্ৰচাৰ কৰি গতিকে এই ব্যৱস্থাটো বন্ধ কৰিব লাগে যেনেকৈ নহওক আমি মুকলিত মলত্যাগৰ পৰা বিৰত থাকিব লাগে